এবাৰ ফল দি মৰি যোৱা গছবোৰক বচাই ৰখা খুব কঠিন আমি ধান গছৰ কথা ক'ব পাৰোঁ ধান গছটো আমি বচাই ৰাখিব নোৱাৰোঁ ইচ্ছা কৰিলেও ফলবিলাক কাটি আনিলেও নানিলেও সেই ধানগছটো সেই ধানটো পকাৰ পিছত মৰিয়েই যাব অতিপাত ঠাণ্ডা বা গৰমত গছবোৰক আমি যত্ন লওঁ বা গছটো গৰম দিনত ঠাণ্ডা হয় বাঁহৰ তলৰ ঠাইখিনি খুব ধুনীয়া ঠাণ্ডা হয় যিকোনো গছ ডাঙৰ গছৰ তলত যদি আমি গৰমত ধৰি লওক গছ থাকে আমি গছৰ আশ্ৰয় লওঁ ঠাণ্ডা দিনত গছৰ ডালবোৰ কাটি দিয়া হয় তেতিয়া গছডালেও অলপ মানে গৰম পৰাৰ লগে লগে নতুন ব'হাগ পোৱাৰ লগে লগে ডালত মানে কুঁহিপাত গজিবৰ বাবে উলাব পৰা সুবিধা পায় পুৰণি ডালবোৰ কাটি দিলেই নতুন কুঁহিপাত মেলে বা নতুন ডালৰ সৃষ্টি হয় সেইদৰেই ঠাণ্ডা দিনত ডালবোৰ কাটি দিয়া হয় আৰু গৰমৰ দিনত সেই ডালবোৰ আকৌ নতুন ৰূপ লৈ আমাৰ ছাঁ দি আৰাম দিয়ে